অঁ মই পৰামৰ্শ দিছোঁ মোৰ ওচৰৰ খুৰী এজনীক মই পৰামৰ্শ দিছোঁ

খুৰীয়ে দোকান বনাই আছে এতিয়া কেঁচাকেই দোকান বনাইছে বাঁহ বাঁহৰ দোকান

এটা ব্লাউজ ছিলোৱা আঢ়ৈশ তিনিশ তেনেকে লয় আৰু চাদৰ দহি বতা ডেৰশ লয়